আমাৰ ল'ৰা ছোৱালীবিলাক পঢ়ি শুনি গাঁও বা ৰাজ্যৰ বাহিৰলৈ গৈ উচ্চ শিক্ষিত হোৱাটো মই বিচাৰোঁ বিচাৰোঁ যদিও তেওঁলোকে উচ্চ শিক্ষিত হৈ বাহিৰৰ দেশৰ কোম্পানী কাম কৰাটো মই সেইটোত বৰকৈ মই পক্ষপাতি নহয় কিয়নো কোনো শিক্ষা গ্ৰহণ কৰি উচ্চ শিক্ষা গ্ৰহণ কৰি আহি নিজৰ দেশত সেইখিনি তেওঁলোকে এপ্পলাই কৰাটো মই বিচাৰোঁ কিয়নো তেওঁ দেশখন আগুৱাই যোৱাত তেতিয়া আমাৰ বহুত সুবিধা হ'ব

বহুত নজনা কথা বাকীবিলাক ল'ৰা ছোৱালীয়েও হয়টো তেওঁলোকৰ পৰা উপদেশ পাই শিকিব উঠি অহা প্ৰজন্ম বাহিৰৰ দেশত কাম কৰিলে হ'ব কি তেওঁলোকৰ দেশবিলাক উন্নতি কৰা হয় আমাৰখন আৰু পিছ পৰি পে পিছ পৰি গৈ থাকে আৰু তাতে তাতে থাকি যাব লগা হয় সিহঁতে বিদেশতে গতিকে ঘৰৰ পৰাও দূৰত থাকে মানুহৰ নিজৰ মান মানুহবিলাকৰ পৰা আতঁৰত থাকি তাত কাম কৰাটো মানে বিচাৰোঁ কৰক মৰম চেনেহৰ পৰা আঁতৰ হয় দেশখনৰো তেনেকৈ উন্নতি নহয় পিছ পৰি গৈ থাকে আমাৰ দেশবোৰ বেলেগ দেশ আগবাঢ়ি গৈ থাকে সেই গতিকে মই এইবোৰ ক্ষেত্ৰত মই ইমান পক্ষপাতি নহয় হয় উচ্চ শিক্ষিত লগ লগ শিক্ষা ল'বলৈ মানুহ বাহিৰলৈ যাব লাগে কিন্তু ঘূৰি আহি যাতে নিজৰ দেশতে কাম কৰি নিজৰ দেশখন আগুৱাই যাব পাৰে সিটোৱে মই বিচাৰোঁ